হেল্ল' কি খবৰ হে ভাই অঁ বিহু আহিল দেখোন কি কিবা বনাইছা নে নাই কি কি পিঠা বনাইছা লাড়ু চাড়ু বনাইছা নে ঠিকেই ভালেই দেখোন মোৰ এইবাৰ যোৱাটো ঠিক নহ'ব নেকি বনাব বনাবাও নৰো দেচোন পিঠা পঠেই দিবিচোন নহ'লে কাৰোবাৰ এই কাৰোবাৰ হাতত পাৰা যদি দেচোন হ'ব দে আৰু কিবা গামছা ছামছা বৈছা নে দে কওচোন কেনকৈ বনাম আৰু কিবা আৰু কিবা যোগাৰ লাগিব নে দেচোন যাব পাৰলিটো গেলো এ হৈ দেচোন পঠেই দিবি যদি পাৰা অঁ দে দেচোন মিঠাই অলপ দি পঠাবি তাৰ পৰা